ন হাজাৰ আঠশ পছপন্ন এঘাৰ হেজাৰ আঠশ বিছ পঞ্চাছ হাজাৰ পাঁচশ পছপন্ন নব্বৈ হাজাৰ নশ নিৰানব্বৈ ষাঠি হেজাৰ ছশ বত্ৰিছ